আপুনি যেতিয়া গাঁৱৰ পৰা চহৰলৈ পঢ়িবলৈ আহিল সেই অভিজ্ঞতাটো আপোনাৰ কেনেকুৱা আছিল সেই বিষয়ে আমাক অলপমান জনাওঁক যেতিয়া গাঁৱত পঢ়িছিলোঁ গাঁৱৰ পৰিৱেশ চহৰতকৈ বহুতেই বেছি বেলেগ বহুত বেছি ভয় খাইছিলোঁ গাঁৱৰ পৰা চহৰলৈ আঁহোতে কি হ'ব কি নহ'ব চহৰৰ পৰিৱেশ কেনেকুৱা হ'ব

পি জি পি জি বুলি ক'লে সকলোৱে জানে পি জিৰ খোৱা লোৱা ইমান কিছুমানৰ ভাল হ'ব পাৰে কিন্তু মেক্সিমাম খানা ঠিক ঠাক থাকে তো মইও এনেকুৱা এটা পি জিতে আছিলোঁ পিছত ইমান বেছি খোৱা লোৱা ভাল নাছিলে ঘৰৰ পৰা আহিছোঁ যিহেতু খোৱা লোৱা বহুত বেছি অসুবিধা পাইছিলোঁ থাকিছিলোঁ তেনেকৈ কিন্তু এটা সময়ত মইও বহুত বেছি অশান্তি পালোঁ পি জিটো বাদ দি দিলোঁ মই তাৰ পিছত ঘৰৰ পৰাই কিছুদিন অহা যোৱা কৰিলোঁ যদিও পিছত মই নিজে এটা ৰুম ভাড়াত লৈ থাকিবলৈ ল'লোঁ নিজে খোৱা বোৱা ৰন্ধা মেলা ৰন্ধা মেলা কৰিব লগা হৈছিল নিজৰ কাপোৰ নিজে ধোৱা তাৰোপৰি ক্লাছবিলাক ক'ৰা এনেকৈ তিতা মিঠা বহুতো বহুতো অভিজ্ঞতাৰে মোৰ চহৰৰ জীৱনটো কাটিছে বৰ্তমানো চহৰত চহৰতে আছো মাজে মাজে ঘৰত যাওঁ ঘৰখন বহুত বেছি মনত পৰে ইয়াত ইয়াত যিহেতু ঘৰৰ ঘৰৰ মাৰ হাতৰ মাৰ হাতৰ খোৱা বোৱা বহুত বেছি মিছ কৰোঁ গৈ থাকোঁ মাজে মাজে মাৰ হাতৰ অকমান খাব পালে বহুত বেছি ভাল লাগে মাহঁতক লগ লগ পালে মাহঁতৰ লগত কথা পাতি মা দেউতাৰ লগত লগ কৰি মাহঁতেও বহুত মনত কৰে মাতি থাকে যদিও নিজৰ কামৰ ব্যস্ত বাবে যাব নেপাওঁ যেতিয়া সময় পাওঁ এবাৰ গৈ আহোঁ ঘৰলৈ